হেল্ল' গগৈ হোটেলত লাগিছেনে বাৰু মোৰ যিহেতু মই চাওমিন অৰ্ডাৰ কৰিছিলোঁ আৰু বস্তুটো মোৰ ঘৰ পালেহি কিন্তু মই খুলিলোঁ পেকেটটো মানে খাবৰ কাৰণে যিমানখিনি ভাল উপযোগী হ'ব লাগে কিন্তু বস্তুটো ইমান উপযোগী নহয় গোন্ধ মাৰিছে সেই হেতুকে মই পেকেটটো মই ঘূৰাই দিম বুলি ভাবিছোঁ আপুনি ঘূৰাই ল'ব পাৰিবনে ঘূৰাই লোৱাৰ ব্যৱস্থাটো হে কৰক আৰু লগতে মোৰ পইচাটো মই ৰিটাৰ্ন পাব পৰা ব্যৱস্থাটো কৰি দিব